কামৰূপ মহানগৰ আমাৰ জিলাখন যিহেতু গুৱাহাটীত মানে গুৱাহাটীত তেনেকৈ জীৱিকাৰ বিষয়ে ক'বলৈ গ'লে আপোনালোকে ইয়াতে কৃষি কৰা নহয় যিহেতু ই সম্পূৰ্ণ এখন চহৰ চহৰত তেনেকৈ কৃষিভূমি তেনেকৈ নাই ইয়াতে বেছিভাগ মানুহে আপোনাৰ চাকৰিয়ে কৰে চাকৰি নহ'লে আপোনাৰ ব্যৱসায়ে কৰে আৰু বহুতো মানুহ আছে মানে বিশেষকৈ যিখিনি যিহেতু বেছিভাগ মানুহে ইয়াত মানে জীৱিকাৰ সন্ধানত আহে ত' বহুত এনেকুৱা মানুহ আছে যিবোৰ গাওঁৰ পৰা আহে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰিয়েই তেওঁলোকে চলি আছে ৰাস্তা ঘাটত দোকান দিছে ৰাস্তাৰ কাষে কাষে দোকান দিছে তেনেকুৱা বিভিন্ন সৰু সৰু ঠাইত দোকান পোহাৰ এনেকৈ বিভিন্ন ব্যৱসায় কৰি চলি আছে চৰকাৰী আৰু চাকৰিৰ ক্ষেত্ৰত ক'ব গ'লে নিশ্চয় চৰকাৰী চাকৰীয়ে পচণ্ড কৰিব সকলোৱে সুৰক্ষাৰ কথা যিহেতু জীৱনৰ মানে চৰকাৰী চাকৰি পোৱাৰ পিছততো আৰু বেলেগ সমস্য়া নাই কাৰণ সুৰক্ষা সেইটো চৰকাৰী চাকৰি এটাই গোটেই জীৱনৰ বাবে এটা সুৰক্ষা বুলি পিছত পেঞ্চনো পাব তেনেকুৱা ধৰণৰ চৰকাৰী চাকৰি বিচাৰে কিন্তু আজিকালি ব্যক্তিগত খণ্ডৰ চাকৰি বহুত বাঢ়িছে বিভিন্ন কোম্পানি আছে এই কোম্পানিবোৰত বিভিন্ন ব্যক্তিগত খণ্ডৰ বিভিন্ন মানুহে কামো কৰি আছে তেনেকৈ এনেকৈ চৰকাৰী চাকৰি কৰা হৈ আছে আৰু ব্যক্তিগত খণ্ডৰ চাকৰি কৰা হয় যদি সোধা হয় কোনটো পচণ্ড কৰে মোৰ হিচাপে নিশ্চয় চৰকাৰী চাকৰিয়ে হ'ব ব্যক্তিগত খণ্ডৰো নিশ্চয় চাকৰি মানুহে পচণ্ড কৰে তেনেকুৱা ডাঙৰ কোম্পানীৰ কোম্পানি লৈ কথা আচলতে দৰমহা কেনেকুৱা বাকী ইত্য়াদি হেৰিবোৰ কেনেকুৱা আৰু নিবনুৱা সমস্যাটো নিশ্চিতভাৱে গুৱাহাটীত বাঢ়িয়ে গৈ আছে কাৰণ যিহেতু মানুহ বাঢ়ি বাঢ়ি গৈ আছে বিভিন্ন জিলাৰ পৰা মানুহে চাকৰিৰ সন্ধানত আহে সেই অহাৰ লগে লগে যে চাকৰি এটা পাব সেই তেনেকুৱাতো কথা নহয় বিভিন্ন সময়ত কাম বিচাৰি পাবলৈ বহুত অসুবিধা মানুহে সৰু সৰু কিছুমান দোকানতে আনকি বহু বছৰ কাম কৰি আছে যেনেকৈ ত' তেনেকুৱা মানুহবোৰৰ অসুবিধা আছে তথাপিও তেনেকৈ চলি আছে মানুহবোৰ এইটো মোৰ পৰামৰ্শ এইটোৱে হ'ব চৰকাৰে যদি ব্যৱস্থা লয় চৰকাৰে যদি চাকৰি বঢ়াইছে চৰকাৰে আজিকালি ইমান চাকৰি দিওঁ আছে বাৰু সেই হিচাপে আৰু যদি এনেকৈ চাকৰি ওলাই থাকে আমাৰ যি যুৱ চামটোৱে যেনেকৈ চাকৰিবোৰ কৰি থাকে তেনেহ'লে নিবনুৱা সমস্য়া কম হ'ব তাৰ লগতে যদি বিভিন্ন নতুনকৈ কল কাৰখানা তেনেকুৱা আচলতে মানে তেনেকুৱা যদি কোম্পানি চোম্পানী যদি নতুনকৈ আহে আৰু যদি কাম বাঢ়ে তেতিয়া নিশ্চয় তেনেকৈ কাম বাঢ়িব তেতিয়া নিবনুৱা সমস্যাও কমিব সেই সেই মোৰ হিচাপে চৰকাৰৰ নীতিসমূহৰ ওপৰত চৰকাৰে কি ব্যৱস্থা লয় সেইটোৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে মোৰ হিচাপত সেইখিনিয়েই ক'ম আৰু